কাবাডী হৈছে এছিয়াৰ এক অন্যতম প্ৰধান খেল ইয়াক আমাৰ ভাৰততো খেলা হয় তো ইয়াৰ কাবাডী এইটোত আমাৰ প্ৰধান কথাটো হৈছে যে আমি কাবাডী খেলাৰ সময়ত যেতিয়া আমি কাবাডী খেলোঁ তেতিয়া আমি এটা শব্দ ইউজ কৰোঁ কাবাডী কাবাডী বুলি কৈ আমি এটা লাইন ক্ৰছ কৰি আমি যাওঁ তাৰপিছত আমাৰ আমি যিমানজন অপ অপ'জিট ব্যক্তিৰ আমি ইস্ স্পৰ্শ কৰিম তথা তাত এটা লাইন থাকে সেই লাইনডাল স্পৰ্শ কৰিম তাৰ অনুযায়ী আমাক এটা পইণ্ট দিয়া হয় সেই পইণ্ট অনুযায়ী আমাৰ জিকা হৰা নিশ্চিত কৰা হয় আমি আমাৰ প্ৰত্যেকটো দলতে দুটা দল থাকে তাৰে এই এটা প্ৰত্যেকটো দলত সাতজনকৈ মানুহ থাকে এই সাতজনৰ অনুযায়ী আমাৰ প্ৰত্যেকজনক হিচাপে এক পইণ্ট অৰ্থাৎ এটা নিৰ্দিষ্ট পইণ্ট দিয়া হয় এক পইণ্ট দুই পইণ্ট বা পাঁচ পইণ্ট হিচাপে এটা নিৰ্দিষ্ট পইণ্ট দিয়া হয় এই পইণ্টৰ দ্বাৰা আমি বিজয় নিশ্চিত কৰিব পাৰোঁ আমাৰ দুটা ৰাউণ্ড হয় প্ৰত্যেকটো ৰাউণ্ড বিছ মিনিটৰ হয় প্ৰথম দুৰাউণ্ড প্ৰথম অৰ্ধ ৰাউণ্ড বিছ মিনিটৰ তাৰ পাছৰ ৰাউণ্ডটো বিছ মিনিটৰ অৰ্থাৎ সম্পূৰ্ণ খেলখন আমাৰ চল্লিছ মিনিটৰ হয় বুলি ক'ব পাৰি এই এই খেলখনৰ সময়ত আমাৰ যি সাতজন ব্যক্তি থাকে তাৰে আমাৰ যেতিয়া এজন অপ'নেণ্ট অপ'জিট ছাইডৰ এজন মানুহ যেতিয়া আমাৰ সী লাইন ক্ৰছ কৰি যেতিয়া হা মূল ৰেখাৰ ইপাৰ কৰি যেতিয়া আমাৰ ফালে আহে তেতিয়া আমি সেইজনক ধৰি ৰাখিবলৈ তথা সেইজনক ৰখোৱাৰ চেষ্টা কৰোঁ আৰু সেই যেতিয়া আমি সেই ৰখাবলৈ সক্ষম হওঁ তেতিয়া তেওঁলোকৰ সেই প্লে' খেলুৱৈজন অৰ্থাৎ সেই মানুহজন আউট হয় সেই ৰাউণ্ডৰ বাবে আৰু তাৰ সলনিও আমি কিছু পইণ্ট পাওঁ মই নিজেও সৰুতে এনে পইণ্ট খেলিছোঁ অঁ এনে কাবাডী খেল খেলিছোঁ ছৰী এনে মই কাবাডী খেলিছোঁ তাত মই ক্লাছ নাইনমানত থাকোঁতে এই কাবাডী খেল খেলিছিলোঁ য'ত আমাৰ মোৰ সহপাঠী সাতজন আছিল আৰু তাৰে অপ'জিট অপ'জিটত আমাৰ আৰু সাতজন আছিল এই সাতজনৰ ভিতৰত মোৰ বিশেষ কিছুমান লগৰ আছিল তাৰে নাম হৈছে আমাৰ ভাৰ্গৱ আছিল নীলু আছিল জ্যোতি আছিল জুম্প বুলি আছিল আৰু মই আৰু দুজন আছিল তেনেকৈ আমি এই খেল জিকিবলৈ প্ৰথম আমাৰ নীলু গৈছিল নীলুৱে সেই খেলত তেওঁ প্ৰথম তিনি পইণ্ট গোটাইছিল তেওঁ গৈ চিধা তিনিজনক স্পৰ্শ কৰিছিল আৰু উভতি আহিছিল তাৰপিছত তেওঁলোকৰ বিপৰীতে থকা আমাৰ বিপৰীতে থকা এজন খেলুৱৈ আমাৰ পক্ষে আহিছিল আমাৰ ফালে আহোঁ আহোঁ আহোঁতে আমি তেওঁক ধৰি থৈছিলোঁ তেতিয়া তেওঁলোকৰ সেইজন খেলুৱৈও খেলৰ পৰা সেই ৰাউণ্ডৰ বাবে ওলাই গৈছিল তাৰপিছত প্ৰথম ৰাউণ্ড বিছ মিনিট আমাৰ শেষ হৈছিল তাৰ পিছৰ ৰাউণ্ডটোত পুনৰ আমাক তেওঁ আমাৰ তিনিজন আমাৰ খেলুৱৈ তেওঁ বাহিৰ কৰাইছিল আমাৰ বিপৰীত দিশে থকা দলটোৱে তাৰপিছত আমাৰ ভাৰ্গৱে গৈছিল ভাৰ্গৱে আমাৰ অ' বিপৰীতে যি দল আছিল তাৰে দুজনক স্পৰ্শ কৰি তেওঁ উভতি আহিছিল তাৰপিছত তেওঁৰ টীম অ' আমাৰ বিপৰীত দলৰ খেল খেলুৱৈ এজন পুনৰ আমাৰ খেলুৱৈ আহিছিল আহোঁতে আমি তেওঁক ধৰিছিলোঁ ধৰাৰ পিছত তেওঁ খেলৰ বাহিৰ হ'ল আৰু তাৰপিছত আমাৰ বিছ মিনিট শেষ হৈছিল সেয়ে আমাৰ সম্পূৰ্ণ খেলটো শেষ হৈছিল আৰু শেষত আমাৰ দলটো বিজয়ী হিচাপে ঘোষণা কৰিছিল